কালি যিডাল মানে হেডফোন আনিছিলোঁ একেবাৰে বেয়া দেই এইডাল মানে মই চলাবও নোৱাৰোঁ এনেকুৱা বেয়া লাগিছে মানে কথা পাতিবই নোৱাৰি মই আৰু দোকানখনৰ সেইখন দোকানৰ পৰা যে নানো আৰু দেই বহুত বেয়া লাগিছে